অঁ বাইদেউ মই মই পূৰ্ণিমাই কৈছোঁ হেৰি আপোনাক এই যোৱাকালি মানে এবাৰ ফোন কৰিছিলোঁ ফোনটো নালাগিলে আপোনাৰ তাতে তাৰপিছতে মই আজি আকৌ লগাই চালোঁ আপোনাক তাৰপিছত ফোনটো লাগিল আপোনাৰ ভালেনে বাৰু অঁ আছিল আছিল কাৰণেতো যোৱাকালিও কৰিলোঁ নাপালোঁ আজি এয়া কৰিলোঁ আজি এতিয়া আপোনাক পাইছোঁ আৰু মানে সেই ঘৰৰ কিবা অনলাইন হৈ আছে অঁ ত' মই আগতেও বহুতবাৰ কৰিছোঁ হোৱা নাই এতিয়া আকৌ লাষ্ট আপোনাৰ ওচৰত আহি আহিম বুলি ভাবিছোঁ আৰু কিন্তু আপোনাৰ ওচৰত গৈ পেলাই আপুনি মোক সেইখিনি সহায় কৰি দিব লাগে আৰু সেইটো সহায় পালে ভাল পালোঁ হয় আৰু চবেই ভাল পালোঁ হয় মানে নাই মই অকলে আৰু বয়সীয়াল এতিয়া মানে এইফালে সেইফালে আৰু আগত কৰি কৰি মই ভাগৰি গৈছোঁ সেইকাৰণে মোৰ ইচ্ছা যোৱা নাছিলে পিছত আকৌ ওচৰে ক'লে নাই এইবাৰ লাভ কৰি চাওচোন বুলি ক'লে খোৱা দেখি পেলাই আকৌ মানে আপোনাৰ কথাটো পেলাই আপোনাৰ ওচৰত ফোন কৰি চালোঁ আৰু আপোনাক অঁ হয় হয় আধাৰ কাৰ্ড অঁ তাৰপিছত আমাৰ ওচৰৰ আকৌ দুই

অঁ অঁ এই মোৰ নিচিনা বয়সীয়াল আকৌ ওচৰত দুজনী তিনিজনীমান আছিলে সিহঁতেও মানে কৈছিলে আপুনি তাৰ ওচৰত গৈ পেলাই কৰে আমাকো কওক না বুলি কৈছে মই কৈছোঁ হ'ব আগতে মোৰতো কৰি লওঁ বাৰু যদি মই কথাটো পাতি লম তেখেতৰ লগত যদি তেখেতে কয় এই বোলে হয় নেকি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ দিয়ক তেতিয়াহ'লে খুবেই ভাল কথা দিয়ক অঁ অঁ অঁ অঁ অঁ দিয়া হ'ব বাৰু অঁ অঁ অঁ